ঔ মই কালি মোবাইল এটা কিনিলোঁ ৰিয়েলমি টুৱেল্ভ প্ৰ' সেই মোবাইলটোৰ কোৱালিটি বহুত ভাল সেই মোবাইলটোত ফটো ভাল উঠে ফটো ভাল উঠে লগতে স্পেচটো টু ফিফটি ছিক্স জি বি টু ফিফ্টি ছিক্স জি বি হোৱাৰ কাৰণে তই তাত বহুত বস্তু ষ্ট'ৰ কৰিব পাৰিবি লগতে তই মোবাইল এটা কিনিম কিনিম কৈ আছিলি সেইখন দোকানৰ সেইটো ব্ৰেণ্ডৰ মোবাইলটো কিনিব পাৰ টুৱেণ্টি চেভেন থাউজেণ্ডৰ ভিতৰত সেইটো মোবাইল কোৱালিটি বহুত ভাল পাবি সেইটো দামৰ ভিতৰত ত' তাত গেমিং এক্সপিৰিয়েঞ্চ তই মজা খেলিব পাৰিবি গেমত তাত স্নেপড্ৰেগন এইট জেন ওৱান আছে সেইকাৰণে সেই মানে গেমটো খেলিবলৈ তাত স্মুথ পাবি আৰু মোবাইলটো কেতিয়াও হিট নহয় মোবাইলটো কেমেৰা কেমেৰা কোৱালিটি একদম বেষ্ট কোৱালিটিৰ কেমেৰা তাতো ধৰ হেৰি কেমেৰা কোৱালিটি বেষ্ট তাত তই ডি এছ এল আৰ লাইক ফটো উঠিব পাৰিবি মানে প'ৰ্টেড মোডত একদম ডি এছ এল আৰ লাইক ফটো উঠে ছ' তই সেইটো মোবাইল সিমানটো এৰাউণ্ডত কিনিম ভাবি আছিলি তই সেইটো মোবাইল কিনিব পাৰ কাৰণ সেইটো মোবাইলৰ কোৱালিটি চবফালৰপৰাই ভাল বেষ্ট কোৱালিটি একদম বেষ্ট মোবাইল সেইটো দামৰে এৰাউণ্ডত